জলবায়ুৰ পৰিৱর্তনে মোৰ অঞ্চলত বিভিন্ন প্ৰভাৱ পেলাই আছে সেইবোৰ হ'ল বতৰৰ পৰিৱৰ্তন তীব্ৰতা বৃদ্ধি বৰষুণৰ ধৰণ পৰিৱৰ্তন উষ্ণতা বৃদ্ধি আদি জলবায়ু পৰিৱৰ্তনে উষ্ণতা আৰু বৰষুণৰ ধৰণৰ পৰিৱৰ্তনৰ জৰিয়তে খাদ্য উৎপাদনত প্ৰভাৱ পেলায় উষ্ণতা আৰু বৰষুণৰ পৰিৱৰ্তনে শস্য়ৰ বৃদ্ধি শষ্যৰ উৎপাদনত প্ৰভাৱ পেলায় জলবায়ুৰ পৰিৱৰ্তনৰ ফলত কিছু অঞ্চলত খৰাং হৈ পৰে পানীৰ অভাৱত শস্য়ৰ উৎপাদন হ্ৰাস পাব পাৰে পশুধনৰ মৃত্যু হ'ব পাৰে জলবায়ু পৰিৱৰ্তনৰ ফলত ধুমুহা প্ৰচণ্ড বৰষুণৰ সৃষ্টি হয় ফলত শস্য়ৰ ক্ষতি মাটি খহনীয়া আদি হয় জলবায়ু পৰিৱৰ্তনৰ ফলত শিলাবৃষ্টিৰ সৃষ্টি হয় ফলত শস্য়ৰ ভয়াবহ ক্ষতি হয় জলবায়ু পৰিৱৰ্তনৰ ফলত সৃষ্টি হোৱা বাধাৰ বাবে কৃষকসকলে নিজৰ কৃষি পদ্ধতিৰ লগত খাপ খোৱা শস্য়ৰ জাত সলনি কৰে আৰু কৃষকসকলে খৰাং অঞ্চলত পানী জলসিঞ্চন ব্যৱস্থা গ্ৰহণ কৰি খেতি কৰে কৃষকসকলে শিলাবৃষ্টিৰ পৰা ৰক্ষা পাবলৈ শিলাবৃষ্টিৰ জাল ব্যৱস্থা কৰি নিজৰ খেতি ৰক্ষা কৰে